বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহক বহুত ধৰণে সহায় কৰিছে ল'ৰাছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত অনলাইনৰ যোগেদি পৰীক্ষা ক্লাছবোৰ কৰাইছে তাৰ ফলত বহুত ল'ৰা ছোৱালীৰ পঢ়া শুনাত ক্ষতি হোৱাত বাধা পাইছে মই ডিজিটেল পাঠদানৰ বিষয়ে অৱগত হয় তাৰ লাভ বহুত আছে যদি আমি কিবা কুৱেচন আনছাৰ ওলিয়াব বিচাৰোঁ তেন্তে অনলাইনৰ যোগেদি ওলিয়াব পাৰি আৰু অনলাইনৰ যোগেদি বহুতো কাম কৰিব পৰা যায় আৰু অন আৰু সহজো হয় সেইকাৰণে মই ডিজিটেল পাঠদানৰ বিষয়ে অৱগত হয় ইয়াৰ লোকচানসমূহ হ'ল যদি আমি অনবৰতে ইণ্টাৰনেটতে লাগি থাকোঁ পঢ়া শুনা নকৰোঁ তেন্তে আমাৰ পঢ়া শুনা যথেষ্ট ক্ষতিগ্ৰস্থ হ'ব